খেতি কৰোঁতে সাধাৰণতে নাঙল যুৱঁলি মৈ জবকা কোৰ কাঁচি ওখোন মাৰি বিৰীয়া সেইবোৰও ব্যৱহাৰ কৰা হয় তাৰ পিছত খেতি কৰোঁতে ফাৰ্ষ্টতে গৰু হালক নাঙলটো লগাই তাৰ পিছত কান্ধত যুৱঁলিপাত বান্ধি মাটি চহাবৰ কাৰণে ব্যৱহাৰ কৰা হয় সেয়া মাটি চহোৱাৰ পাছত পথাৰত মানে চুকৰ মাটিখিনি নাঙলেদি চহোৱাটো অলপ অসুবিধা হয় সেইটো কাৰণে কোৰখনেৰে মানে যোনখিনি মাটি চহোৱা নাই সেই মাটিখিনি কোৰখনেৰে ধুনীয়াকৈ কাটি সমান কৰি মিলাই দিয়া হয় তাৰ পিছত আৰু কোৰখনৰে আলিসমূহ সমান কৰিবলৈও ব্যৱহাৰ কৰে আৰু আলি কাটিবলৈও কোৰ ব্যৱহাৰ কৰা হয় তাৰ পিছত কোৰ আলি চালি দিয়াৰ পাছত হাল বাওঁতে মানে কিছুমান অপ্ৰয়োজনীয় জাৱৰ আৱৰ্জনা পথাৰত থাকে যোনবোৰ মানে খেতিপথাৰৰ অনিষ্ট কৰিব পাৰে সেইটো কাৰণে জবকাখনে জাৱখিনি চফা কৰি লোৱা হয় জাৱৰ চাবৰ চফা কৰি কৰাৰ পাছত মাটিটো সমান কৰি বোকা কৰিব কাৰণে মৈখনেৰে মাটি সমান কৰা হয় তাৰ পিছত সমান কৰাৰ পাছত কঠিয়া নি পথাৰত ৰুই দিয়া হয় তাৰ পিছত দুই তিনিমাহ ৰোৱাৰ পাছত ৰোৱাৰ পাছত দুই তিনিমাহমানৰ পাছত ধানখিনিয়ে ডাঙৰ হয় ডাঙৰ হোৱা পাছত দাৱনীসমূহে যেতিয়া পথাৰত ধান কাটিবলৈ যায় তেতিয়া দাৱনীসমূহক কাঁচিৰ প্ৰয়োজন হয় দাৱনীসমূহে ধানখিনি কাঁচিৰে কাটি যোনবোৰ মুঠি পথাৰত গোটাই থৈ আহে সেই মুঠিখিনিয়ে আমি বাঁহৰ আগেৰে টমাল বনাই ডাঙৰি হিচাপে বান্ধি তেতিয়া বিৰীয়া পাতৰও ব্যৱহাৰ হয় বিৰীয়াৰে কান্ধত তুলি আনি ঘৰত মৰণা মাৰিবৰ কাৰণে দিয়া হয় মৰণা মাৰোঁতে সাধাৰণতে গৰুহালত নাঙলৰ প্ৰয়োজন নহয় গৰুহালৰ অকল যুৱঁলি পাত লগাই মৰণা ঘূৰোৱা হয় মৰণা ঘূৰাই শেষ হোৱাৰ পাছত যেতিয়া ধানখিনি সৰে তেতিয়া খেৰ চপাবৰ কাৰণে ওখোন মাৰি ব্যৱহাৰ কৰে ওখোন মাৰিয়ে খেৰখিনি অঁতৰোৱাৰ পাছত ধানৰ পৰা ধূলি আঁতৰাবৰ কাৰণে ডলা ব্যৱহাৰ কৰা হয় ডলা চলা ব্যৱহাৰ কৰাৰ পাছত ধানসমূহে ডুলিত ভৰাই ৰখা হয়